হেল্ল' অঁ মই আপোনাৰ এই ঘৰ বিচাৰি পেলাই ফোন কৰিছিলোঁ আপোনালোকৰ ঘৰ ভাড়া দিয়ে নেকি বাৰু আপোনাৰ লাগিছিলে এই অহা মাহমানৰ পৰা অঁ মোৰ ল'ৰাটো আৰু মই থাকিম অঁ ভাড়া কেনেকুৱা আপোনালোকৰ অঁ আৰু আপোনাৰ পানী লাইট এইবিলাকৰ

ঠিক আছে বাৰু মই চাবলৈ যাম বাৰু তাৰপিছতে আপোনাক ক'ম অঁ